এটি নৱজাতকৰ মানে জন্ম হ'লে আমাৰ ইয়াত মানে নীতি বিভিন্ন নীতি নিয়মৰ মাজেদি হয় যেনে তিনি মাহমান প্ৰথম তিনিমাহতে মানে নৱজাতক এটি জন্ম পাব বুলি মানুহে গম পায় আমাৰ মানে আমাৰ এই পৰিয়ালত গম পায় পৰিয়ালত গম পায় পাঁচ মাহত মানে সাধাৰণতে আমাৰ গৰ্ভস্থ হোৱা নৱজাতকটো দৈ মাখন ক্ৰিম এইবিলাক মানে খুৱায় আৰু পঞ্চামৃত খোৱা বুলি কয় পঞ্চামৃত খুৱায় আঠমাহত পুনৰ মাছ মঙহৰে এসাঁজ মানে ওচৰ চুবুৰীয়াক মাতি মাছ মাছে মঙ মানে এখন ধুনীয়া মানে এটা অনুষ্ঠান আৰম্ভ কৰে নমাহতো মানে নমাহ গৰ্ভ গৰ্ভাৱতী থাকে যেতিয়া দহমানত এটি নৱজাতকে প্ৰথম জন্ম পায় আমাৰ ইয়াত মানে সাধাৰণতে ওচৰৰ মানে গাঁৱৰ মেডিকেলত মানে ভৰ্তি কৰে মানে জনায় তাৰপিছত গাঁৱৰ পৰা অলপ আগুৱাই যায় মানে জিলালৈকে যায় আৰু হস্পিটেলত জন্ম পোৱা বুলি শুনিলেই মানে ঘৰখনত এটা আনন্দৰ মানে এটা বন্যা বৈ যায় ওচৰ চুবুৰীয়ায়ো মানে কথাখিনি খুব এই মানে আলোচলা বিলোচনা কৰে তেনেকৈ আৰম্ভ হয় তাৰপিছত চাৰি পাঁচদিন মান পিছত হস্পিটেলৰ পৰা যেতিয়া মানে কেঁচুৱাটো ঘৰলৈকে মানে লৈ আহে আৰু নৱজাতকক যেতিয়া মানে ঘৰলৈ লৈ আহে তেতিয়া এটা মানে উষ্ম আদৰণি জনায় পাঁচদিন মানে পিছত মানে যেতিয়া মানে নৱজাতকৰ বয়স পাঁচ দিনমান হয় তেতিয়া আমাৰ ইয়াত এটা নিয়ম আছে এই পাঁচদিন হ'লে মানে কি কৰে ৰাতি আৰু গোটেই ৰাতিটো আৰু মানে পহৰা দিয়ে আৰু মাইকীমানুহখিনিয়ে আহি কিনে বিভিন্ন নাম প্ৰসংগ কৰি ৰাতিটো কটায় এইটো পাঁচদিনীয়া ৰখা বুলি কয় এনেকৈ মানে হ'লে এতিয়া এঘাৰদিন হয় এঘাৰদিন হোৱাৰ লগে লগে সেইদিনাখন মায়েকক মানে ঘৰত বাহিৰ ওলাবলৈ দি মানে গা পা ধুনীয়াকৈ মানে ধুই পৰিষ্কাৰ পৰিচ্ছন্ন হয় আৰু ইয়া আমাৰ ইয়াত আৰু এটা নিয়ম আছে কি যেতিয়া নৱজাতকে জন্ম পায় সময়খিনি ৰাখি আমাৰ ইয়াতে মানে সেই চায় আৰু এইখন কি চোৱা বুলি কয় গহেই গোঁসাই গোস্বামী মানুহৰ হতুৱাই মানে তাতে এখন মানে সেই কৰে আৰু এইয়া এই এই কি পত্ৰিকা বনায় আৰু পত্ৰিকাখন বনায় ল'ৰাজন কেনেকুৱা হ'ব কি হ'ব ভৱিষ্যতে মানে ৰাশি নিৰ্বাচন কৰি দিয়ে তেখেতে তেনেকৈয়ে মানে আৰম্ভ হয় অনুষ্ঠানটো এমাহৰ মূৰত গোটেই ওচৰ চুবুৰীয়াক মাতি কিনে এই এটা ডাঙৰ মানে প্ৰসংগ নাম প্ৰসংগ কৰে নাম প্ৰসংগ কৰি মাইকী মানুহেই আৰু নামটো মানে ধৰে কিছুমানে পৰাজনে পৰা লোকসকলে আৰু সেই কৰে এই নাগাৰা নাম মাতে পাঠক মাতে এনেকৈ আৰু বিভিন্ন সেই কৰে আৰু আৰু সাধাৰণতে সেই নামত মানুহক মিঠাই খুৱায় আমাৰ ইয়াত লাড়ু লাড়ু বনাই কিনে লাড়ু দিয়ে তাৰপিছত মানে কিছুমানে সন্দেশ বুলি কয় যিটো চেনিৰে বনোৱা সেইবিধ মানে খাদ্য আৰু সন্দেশ দিয়ে সেনেকৈও নাম ধৰে এনেকুৱা বহুত নাম ধৰে তাৰপিছত মানে যেতিয়া কিন্তু হস্পিটেলত আৰু ডক্তৰবিলাকে কয় যে ল'ৰাটোক মানে কেৱল মাকৰ গাখীৰে খুৱাব লাগে প্ৰথম ছমাহলৈকে নৱজাতকক মাকৰ গাখীৰ খুৱাবলৈ কয় অন্য আহাৰ নিদিয়ে যেতিয়া ছমাহমান পাৰ হয় তেতিয়া মানে কি কৰে আমাৰ ইয়াত মানে ঘৰুৱা নিয়ম এটা পালন কৰে নিয়মটো কি প্ৰথম মানে মুখত মানে ভাত মুখত দিয়া মানে এটা প্ৰথা আৰু আছে প্ৰথম আমাৰ অসমীয়া মানে আহাৰ ভাত কোমলকৈ সিজাই কিনে মানে নৱজাতকৰ মুখত মানে সেইটো দি আৰম্ভ কৰে তাৰপিছত বিভিন্ন খাদ্য খুৱায় আৰু আজিকালিতো আৰু বজাৰত বিভিন্ন খাদ্য নৱজাতকক দিয়া দিব লগা বিভিন্ন খাদ্য দিয়ে তাৰপিছত হস্পিটেলৰ নিয়ম নীতি নিয়ম পালন কৰি যিবিলাক মানে বেজি থাকে তিনিমাহৰ বেজি থাকে নমাহৰ বেজি থাকে এইবিলাকো মানে দি থকা যায় যে মানে প্ৰথম বছৰটো তেনেকৈয়ে মানে বিভিন্ন নীতি নিয়ম মানে পালন আচাৰ অনুষ্ঠান মানে পতা হয় এনেকৈ নীতি নিয়ম কৰি ল'ৰাটো যেতিয়া মানে আঠমাহ নমাহ হয় তেতিয়া মানে নৱজাতকটোৱে বহিবলৈ আৰম্ভ কৰে বহি কিনে মানে থিয় হয় লাহেকৈ খোজকাঢ়িবলৈ আৰম্ভ কৰে তেতিয়া মানে ঘৰখনত এটা মানে আনন্দৰ মানে বন্যা বৈ যায় এনেকৈয়ে মানে আৰম্ভ হয় আৰু আমি সকলোৱে আচলতে এনেকৈ নৱজাতকক সি মানে চলি থাকিব পৰা কৰি তাক মানে শিকোৱা হয় বিভিন্ন অংগী ভংগী মাত কথা